মই ইউটিউব ৰেচিপিটো বহুত চাওঁ ইউটিউব ৰেচিপিৰ পৰা বহুত মই উপকৃত হৈছোঁ মই কিছুমান খাদ্য বনাব জনা নাছিলোঁ কিন্তু আজিকালি ইউটিউব চেনেলত চাই চাই বনাব পৰা হৈছোঁ তাৰ ভিতৰত মানে মই যিটো আমাৰ তিল চিকেন তিল চিকেনটো মোৰ বহুতেই প্ৰিয় হৈছে সেইটো বনাই বনাই তাৰপিছত তেলপিঠা ঘিলাপিঠা লাড়ু পিঠা পানীপিঠা এইবিলাক মই চব মানে ইউটিউব চেনেলৰ পৰা দেখি দেখি শিকা হৈছে আৰু মানে খাদ্যটো মানে ইয়াত ওপৰত মানে যিখিনি আমি জ্ঞান আয়ত্ব কৰিলোঁ সেইখিনিৰ পৰা মই বহুতেই উপকৃত হৈছোঁ তাৰ উপৰিও টি ভিত দিয়া যি আমাৰ খানাৰ প্ৰগ্ৰেম সেইকেইটাও চাওঁ ভ্ৰমণৰ সেইকেইটাও চাওঁ চিৰিয়েল বাতৰি এইখিনিতো বহুত প্ৰিয়ই তাৰপিছত আপোনাৰ টি ভিত যিখিনি আমাৰ মানে ভ্ৰমণ কাহিনী থাকে বা কিছুমান আমি নজনা প্ৰগ্ৰেম শিকিব পাৰোঁ ইউটিউবৰ যোগেদিও আমি নজনাখিনি শিকিব পাৰোঁ বা যিখিনি বস্তু আমি দেখা নাই ইউটিউবত মানে এই যি কৈ আছে সেইখিনি চাবও পাৰোঁ আৰু ইউটিউবত মানে এনেকুৱা কিছুমান বস্তুও মানে দেখা পাইছোঁ যিখিনি বস্তু আমি আগতে দেখা নাই শুনাও নাই মানে এতিয়া দেখাও পাইছোঁ শুনা পাইছোঁ এইখিনিৰ পৰা বহুতখিনি উপকৃত হ'লোঁ তাৰ উপৰিও টি ভিতো টি ভিত যিখিনি আমাৰ পুৰা পৌৰাণিক ধৰ্মমূলক কাহিনী সেইখিনি ধৰক আমি কিতাপত মানে পঢ়িব পাৰিছোঁ কিন্তু টি ভিত মানে দেখা পায় সেইখিনি বহুত জ্ঞান আহয় আয়ত্ব কৰা হৈছে পঢ়াতকৈও দেখাত মানে বেছি মানে আমি আয়ত্ব কৰিব পাৰিছোঁ সেইখিনিয়ে